অসমীয়া ভাষাটো ইমান টান বুলিও ক'ব নোৱাৰি আৰু ইমান সহজ বুলিও ক'ব নোৱাৰি কাৰণ কিছুমান জেগাত এনেকুৱা হয় কথা বতৰাবোৰ অলপ বেলেগ বেলেগ হয় আৰু মানে আমি এতিয়া আমি ইয়াত যেনেকৈ কথা পাতি আছোঁ অকণমান বেলেগ অকণমান ঠাইত অলপ কথা পতা ধৰণবোৰ অলপ বেলেগ হৈ যায় আৰু মানে কি হয় বাহিৰা কিন্তু আমি অকণমান টান পালেও মানে অনাঅসমীয়াসকলে কিন্তু সহজ পায় যেন লাগে কাৰণ তেওঁলোকে অসমীয়া ভাষাটো কিন্তু বৰ পটককৈ মানে শিকে আমাৰ কিন্তু অসুবিধা হয় এতিয়া আমি ইয়াত এতিয়া যেনেকৈ কথা পাতি আছোঁ এতিয়া বেলেগ এঠাইত গ'লে মানে অকণমান সিহঁতৰ কথা কোৱা ধৰণবিলাক অলপ শব্দবিলাক খেলিমেলি ইফাল সিফাল হয় কিন্তু আমি পটককৈ শিকিব নোৱাৰোঁ কিন্তু আমাৰ ভাষাটো মানে আমি আমি যেনেকৈ কথা পাতোঁ তেনেকৈয়ে তাত থাকি যায় কিন্তু অনাঅসমীয়াসকলে কিন্তু আমাৰ ভাষাটো মানে পটককৈ শিকি লয় আৰু এনেকুৱা বহুত পাইছোঁ অনাঅসমীয়াসকলে এনেকৈ মানে অসমীয়া ভাষাটো ইমান ধুনীয়াকৈ যে ক'ব পাৰে আগতে মোৰ যেনে লগৰে আছিলে দুই তিনজনীমান তেওঁলোক বহু বেলেগ বেলেগ ঠাইৰ আছিলে এজনী আছিল কলকাতাৰ এজনী আছিল আকৌ ইউ পি আছিলে এজনী আছিলে বিহাৰৰ তাৰপাছত তেনেকৈ সিহঁতি আৰু আমাৰ ইয়াত পঢ়িবলৈ আহিলে পঢ়িব অহা পিছত মানে স্কুলত মানে ইমানেই ধুনীয়াকৈ অসমীয়া কথা পাতে এনেকুৱা নেলাগে যে সিহঁতি ইয়াৰ নহয় আৰু এনেকুৱা লাগে যে তেহেঁতি বহুত দিনৰপৰা ইয়াতেই আছে তেওঁলোকৰ ককাৱক আইতাক যেনিবা ইয়াৰেই তেনেকুৱা নহয় কিন্তু সিহঁতি মানে তাৰপৰাই আহিছিলেহে আৰু আহিয়ে মানে ইমানেই ধুনীয়াকৈ অসমীয়া শিকিলে আৰু মানে আমাৰ লগত ইমান ধুনীয়াকৈ কথা পাতে আমি ধৰিবই নোৱাৰোঁ যে তেওঁ মানে অসমীয়া সিহঁতৰ মানে ঘৰত যে তেহেঁতি অসমীয়া নাপাতে যে অকল আমাৰ লগতে পাতে ইমানেই স্পষ্টকৈ পাতে আৰু মই তেনেকুৱা আৰু বহুত এনেকৈ অনাঅসমীয়া লগ পাইছোঁ বা দেখিছোঁ তেনেকৈ আমাৰ অসমীয়া ভাষাটো মানে পটককৈ শিকিছে কিন্তু আমাৰ মানে এটা প্ৰব্লেম হয় যে আমি বেলেগ ভাষাটো মানে শিকিবলৈ অকণমান টান পাওঁ কাৰণ অসমীয়া ভাষাটো অকণমান সহজ নেকি সেইকাৰণে মানে আমাৰ মানে সহজ ভাষাটো শিকি লোৱা পিছত আৰু মানে এটা টান ভাষা এটা শিকিবলৈ আমাৰ দিগদাৰ হয় আমি এতিয়া বেলেগ ভাষা মানে এতিয়া শিকিব মানে বৰ দিগদাৰেই পাওঁ মানে ক'বও নোৱাৰোঁ আচলতে বুজি পাওঁ কিন্তু ক'ব নোৱাৰোঁ বেলেগ ভাষা এটা ঘপককৈ কিন্তু বেলেগ ভাষা কৈ থকা মানুহ এটাই কিন্তু অসমীয়া ভাষাটো ইমানেই ধুনীয়াকৈ ক'ব যে আপুনি ধৰিবই নোৱাৰিব যে তেওঁ তেওঁ বেলেগ ভাষা কৈ থকা মানুহে যে অসমীয়া কৈ আছে এনেকুৱা লাগিব যে তেওঁ সৰুৰেপৰাই অসমীয়া কথা অসমীয়াতে কথা পাতি থাকে অসম মানে ইয়াত ইয়াৰ মানে অসমীয়া লগত মানে ইমানেই ধুনীয়াকৈ মানে অসমীয়াত মানে ইমান ধুনীয়াকৈ কথা পাতিব পাৰে বুলি মানে আপুনি নেলাগিবই আৰু কিন্তু আমাৰ তেনেক্ষেত্ৰত তেনেকুৱা নহয় আমি আমি মানে কি হয় অসমীয়া বেলেগ ভাষা এটা মানে শিকিবলৈ মানে বহুত দিগদাৰ পোৱা যেন লাগে বহুত এই মানে শব্দবিলাক ফুটাব নোৱাৰোঁ টান লাগে মানে মুখৰ মুখৰপৰা সেই শব্দবিলাক নোলায় কিন্তু কিন্তু আকৌ এনেকুৱাও নহয় যে আমি চেষ্টা নকৰোঁ চেষ্টা কৰোঁ ক'বলৈ কিন্তু নোৱাৰোঁ আচলতে ভাবোঁ মই অসমীয়া ভাষাটো বহুত সহজ সেইকাৰণে আচলতে আমি টান ভাষাবিলাক মুখেৰে ফুটাব নোৱাৰোঁ নহ'লে এতিয়া বেলেগ ভাষাবিলাক আমি ইমান ধুনীয়াকৈ বুজি পাওঁ আৰু ইমানেই এতিয়া শুনো মানুহৰ মুখত এতিয়া কিন্তু আমি কিয় বেলেগ ভাষাটোক মানে পটককৈ শিকিব নোৱাৰোঁ সেয়া কিন্তু আজিও মই বুজি নাপালোঁ বাৰু আৰু মানে অসমীয়া ভাষাটোক কিন্তু এনেকুৱা দেখিছোঁ যে প্ৰায়ভাগ মানুহ অসমীয়া জানেই লাগিলে বেলেগ জেগাৰে হওক মানুহ কিন্তু অসমীয়াটো বুজি পায়েই মানে বেছিভাগ মানুহে অসমীয়া বুজি পায় অসমত থকা মানুহ বাহিৰৰপৰা অহা মানুহো মানে অসমীয়াত ধুনীয়াকৈ ক'লে ধুনীয়াকৈ বুজি পায় আমি বুজি পায় ক'বও পাৰে তেনেকুৱা মানে কিন্তু আমিহে মানে বেলেগ ভাষাটো মানে পটককৈ শিকিবও নোৱাৰোঁ আৰু বুজিও নেপাওঁ আৰু অসমীয়া ভাষাটো সহজ বুলিয়েই ক'ব পাৰি কাৰণ বেছিভাগ মানুহে অসমীয়া ভাষাটো মানে ধুনীয়াকৈ ক'ব মানে বাহিৰৰপৰা অহা মানুহে ধুনীয়াকৈ কয় ক'ব পাৰে আৰু স্পষ্টকৈ ক'বও পাৰে লিখিবলৈ হয়তো হয়তো অকণমান দিগদাৰ হ'ব পাৰে কিন্তু কোৱাত কিন্তু কাৰো দিগদাৰ নহয় মানে পটককৈ শিকি লয় আৰু ঠিক আছে হ'ব দিয়ক